মোৰ আটাইতকৈ ডাঙৰ সফলতা বুলি ক'বলৈ গ'লে মই অসমক প্ৰতিনিধিত্ব কৰি দিল্লীত বিহু নাচিবলৈ গৈছিলোঁ যিহেতু মই অসমীয়া আৰু অসমৰ বাহিৰত মই নাচিবলৈ গৈছিলোঁ সেইবাবে মই খুব নিজকে বহুত গৌৰৱান্বিত অনুভৱ কৰিছিলোঁ কাৰণ ভাৰতৰ লোকে আমাৰ অসমীয়া বিহুটোৰ বিষয়ে প্ৰায়ে জানে শুনি আহিছে আৰু মই নিজকে তাত নিজৰ বিহুটো দেখুৱাবলৈ তাত মই সক্ষম হৈছিলোঁ সেইবাবে মই নিজকে খুব তাত গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু আমাৰ নিজৰ মোৰ সাংস্কৃতিক দিশটো বা নিজৰ সংস্কৃতিৰ পৰিৱেশটো মই তেওঁলোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ আৰু আন এটা ক'বলৈ গ'লে মই এবাৰ কলিকতালৈ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়লৈ নাটক কৰিব গৈছিলোঁ আমাৰ কলেজৰ পৰা এটা টিম তালৈ নিছিলে তাতো মই নাটক কৰিছিলোঁ আৰু সেইটো এটা আছিল মোৰ ডাঙৰ সফলতা তাত মই বহুত মানুহৰ আগত নাটক পৰিৱেশন কৰিছিলোঁ আৰু সকলোৱে ভাল পাইছিল আৰু সেইবাবে নিজকে খুব গৌৰৱান্বিত অনুভৱ কৰোঁ